পৰিবহণৰ সুবিধা আৰু ভ্ৰমণৰ বিকল্পসমূহে আমাৰ জীৱনত বহুত গুণগত মানদণ্ড দেখা পাইছে আগতে আমি যাবৰ কাৰণে ৰাস্তা পদূলি নাছিলে এতিয়া ৰাস্তা পদূলি হাবি বন কাটি জংঘল কাটি ৰাস্তা পদূলি ধুনীয়াকৈ বনাইছে

ৰাস্তাটো ভাল হ'লত আমি এখন ঠাইৰপৰা এখন ঠাইলৈ যাব পাৰোঁ ধুনীয়াকৈ বাইক চলাব পাৰোঁ গাড়ী চলাব পাৰোঁ আৰু ৰাস্তাটো ভাল হ'লে কামখিনি সোনকালে কৰিব পাৰোঁ সোনকালে যাব পাৰোঁ ৰাস্তাটো ভাল হৈ থাকিলে এখন ঠাইৰপৰা আন এখন ঠাইলৈ যাওঁতে খুব কম সময় প্ৰয়োজন হয় আৰু সেই কম সময়তে আমাৰ কামটো হয়

এখন জিলাৰপৰা এখন জিলালৈ গাড়ীয়ে বা মটৰ চাইকেলে গৈ সোনকালে ঘূৰি আহি ঘৰৰ পাওঁহি মেডিকেললৈ যাব পাৰোঁ মেডিকেললৈ অহা যোৱাত বেছি সুবিধা হয় কম সময়ৰ ভিতৰতে মেডিকেল পাওঁগৈ ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰোঁ ডক্টৰক লগ কৰোঁ আৰু যাতায়তো আমাক সুচল লাগে আমি যাবৰ কাৰণে মেইন যাতায়তৰ ক্ষেত্ৰত আমাক ৰাস্তাটো লাগিব ৰাস্তাটো হ'লে আমি গাড়ীখন ভাল হৈ থাকিব গাড়ীখন ভালকৈ চলাব পাৰোঁ ৰাস্তাটোৱেই আমাৰ মেইন আমাৰ এতিয়া ৰাস্তাটো নহ'লে আমিতো যাব নোৱাৰোঁ এতিয়া আমি মাজুলী মানুহ মাজুলীত বসবাস কৰোঁ আমাৰ চাৰিওকাষে পানী আছে আৰু পানী থকাৰ কাৰণে এতিয়া আমাৰ পাৰ হ'বলৈ আমাক বহুত টাইম লাগে বা বহুত সময় লাগে সেই সময়খিনি যাতায়তৰ সুচল কাৰণে এতিয়া ৰাস্তা পদূলিবিলাক উন্নত হোৱাৰ কাৰণে পৰিবহণে যিখিনি আমাক কাম বন কৰাই দিছে এতিয়া কম সময়ৰ ভিতৰতে লখিমপুৰীয়ে হওক বা ধেমাজিয়েই হওক বা ডিব্ৰুগড়ে হওক বা গুৱাহাটীয়ে হওক আমি ৰাতিটোৰ ভিতৰতে যাব পাৰোঁ বা ৰাতিটোৰ ভিতৰতে আহিব পাৰোঁ আৰু নৈখন পাৰ হৈ যোৱা মানে আমাৰ তিনি চাৰি ঘণ্টা সময় লাগিব আৰু সেই সময়খিনি ৰাস্তাটো এতিয়া ধুনীয়াকৈ বনাই দিছে আমি সুচাৰুৰূপে যাব পাৰোঁ একো চিন্তা চৰ্চা নোহোৱাকৈ গৈ আৰামত ক'ৰবাত ৰখিছোঁ ক'ৰবাত তেল ভৰাইছোঁ ক'ৰবাত খাইছোঁ ভাগৰ জুগৰ মাৰিছোঁ এনেকৈ যাব পাৰি ৰাস্তাৰ কাষতে ৰেচটোৰেণ্ট থাকে ধাবা থাকে আমি হোটেল থাকে হোটেলত খাই বৈ আৰামত যাব পাৰোঁ দহ মিনিট দেৰি হ'লেও একো অসুবিধা নহয় ৰাস্তাটো ভাল হ'লে আমি সেইকণ টাইম আমি মিলাই দিব পাৰোঁ পৰিবহণে বহুত উন্নতি কৰাই দিছে মেইনকৈ মানুহৰ যাতায়তো সুচল হ'লেহে আমাৰ জেগাটো উন্নতি হয় যদিও যাতায়তো সুচল নহয় আমাৰ উন্নতিটো কমি যায় আমি পইচা পাতি বেছি খৰচ কৰিবলগীয়া হয় আজি বাইকখনে যদি আধা ঘণ্টা টাইম লাগে আমি মানুহটোৱে খোজকাঢ়ি যাবৰ কাৰণে তিনি ঘণ্টা টাইম লাগিব সেই সময়খিনি আমি বাইক বা গাড়ীত গ'লোঁ গাড়ীত ঘূৰি আহি কাম বন আমি ঘৰত কৰিব পাৰোঁ আৰু বাইকেই হওক বা গাড়ীয়ে হওক ৰাস্তা ওপৰত চলে আৰু ৰাস্তাটো ভাল হ'ব লাগিব ৰাস্তাটো ভাল হ'লেহে ভালকৈ চলাব পাৰিব এজন চালকে মানুহজনক সুস্থভাৱে নিব পাৰিব এম্বুলেঞ্চ এখন চলিবলৈ হ'লেও ৰাস্তাটো ভাল লাগিব ৰাস্তাটো ভাল হ'লে আমি পেচেণ্ট এজনক নি পেলাই সুস্থভাৱে মেডিকেল পোৱাবগৈ লাগিব

সম্পূৰ্ণ উন্নতিৰ পথটোৱেই হৈছে ৰাস্তা পদূলি ঘাট দলং যদি দলং নাথাকে ঘাট থাকে তেতিয়াহ'লে ঘাটটোত যদি আমি এঘণ্টা ৰখিবলগীয়া হয় যদি দলংখন হয় তেতিয়া আমি দহ মিনিটতে যাব পাৰিম দলংখনে যিমানখিনি আমাক টাইম বচাই দিছে কিন্তু ঘাটটো হ'লে আমি সিমানখিনি সময় আমাক বচাই দিব নোৱাৰি আমি ৰখি তাতে থাকিবলগীয়া অৱস্থা হয় এতিয়া পৰিবহণে যিখিনি নীতি নিৰ্দেশনৰ মতে আমাক টেফিক ছিগনেল দিছে ৰাস্তাত আমি সেই ছিগনেলবিলাক মানি চলিব লাগে ক'ত টাৰ্ণিং আছে ক'ত ট্ৰেফিক পইণ্ট আছে ক'ত বেকা ৰাস্তা আছে ক'ত দলং আছে ক'ত কাল ভাৰ্ট আছে ক'ত তেল দিপু আছে ক'ত ফাৰ্মাচী আছে ক'ত হস্পিটেল আছে ক'ত হৰ্ণ বজাব নালাগে সম্পূৰ্ণ ট্ৰেফিক ছিগনেলে আমাক শিকাই সতৰ্ক কৰি দিয়ে পৰিবহণে আমাক দিছেই নিয়মখিনি আমি মানি চলিব লাগে পৰিবহণে আমাক নিয়মখিনি দিছে আমাৰ নিজৰ কাৰণে পৰিবহণৰ কাৰণে নহয় আমি সেই নিয়মখিনি মানি চলি আমি ৰাস্তাত সুচাৰুৰূপে যাব পাৰোঁ সুচাৰুৰূপে আহিব পাৰোঁ যাৰ বাবে দোকান বজাৰ কৰিব পাৰোঁ সকলোখিনি ৰাস্তাৰ ওপৰতে আমি কৰিবলগীয়া হয় যদি ৰাস্তাটো ভাল নহয় খাল বাম থাকে তেতিয়া আমাৰ বাইকেই হওক বা গাড়ীয়ে হওক সকলোখিনি বিকল হোৱাৰ সম্ভাৱনা থাকে ৰাস্তাৰ ওপৰত যেতিয়া আমি যাওঁ তাত গৰু থাকিব বা ছাগলী থাকিব বা বেলেগ জীৱ জন্তু থাকিব সেইবিলাক সতৰ্ক হৈ গাড়ী চলাব লাগে চলায় ট্ৰেফিক ছিগনেলবিলাক মানি চলিব লাগে তেতিয়া আমাৰ কোনো অসুবিধা হোৱা দেখা নাযায় আমাৰ ৰাস্তাটোৰ জৰিয়তে আমাৰ সকলো জীৱন ধাৰণৰ মানদণ্ড উৎকৃষ্ট কৰি তোলাত সহায় কৰে ৰাস্তাটো যদি ভাল হৈ থাকে তাত যদি গোবৰ পৰি থাকে ক'ৰবাত যদি পানী পৰি থাকে সেইবিলাকো কৰি গাড়ীখন চলাব লাগে বা ভালকৈ ৰাস্তাত কোজকাঢ়িব লাগে আগৰ দিনততো হাবি জংঘল থাকে ৰাস্তা পদূলি একোৱেই নাই সেই হাবি জংঘল কাটি ৰাস্তা পদূলি বনাবলগীয়া হয় আৰু বহুত সময় যাওঁতে লাগে জীৱ জন্তুৰ কাৰণে ভয় লাগে আৰু এতিয়া যেতিয়া ৰাস্তা পদূলিবিলাক সম্পূৰ্ণ হয় তেতিয়া ভয় শংকা নাথাকে জীৱ জন্তু নোলায় আৰু জীৱ জন্তু ওলালে গাড়ীখন ৰখাই লৈ লাহে লাহে যাব লাগে বা খোজেই কাঢ়িব লাগে সকলোখিনি ৰাস্তাৰ ওপৰত বা পৰিবহণৰ সকলো কামখিনি পৰিবহণে আমাক সুচাৰুৰূপে আমাক চলাই আছে আৰু ৰাস্তা পদূলিটো থাকিলে নতুন ৰাস্তা সংযোগ কৰি দিয়ে আৰু নতুন সংযোগৰ জৰিয়তে আমি নতুন ৰাস্তালৈ যাব পাৰোঁ বা নতুন ঠাইলৈ যোৱাৰ ব্যৱস্থাটো থাকে বা যাব পাৰোঁ সকলোখিনি চব পৰিবহণৰ যোগেদিয়েই আমি দেখা পাওঁ